মোৰ জীৱনত আটাইতকৈ মূল্যৱান বস্তু সময় আৰু টকা এইকেইটাৰ ধন এইকেইটাৰ কাৰণে মোৰ সময় মূল্যৱান আৰু মই সেইকাৰণে সময়টো নষ্ট নকৰোঁ তাৰপিছত টকাটো মোক লাগিবই কাম কৰিবলৈ টকা নহ'লে পইচা নহ'লে আজিকালি মানুহৰ সন্মান নেথাকে সেই বিষয়ে মানে কি ধৰ সেইটো কাৰণেইটো এতিয়া মূল্যতো হ'ল বেছি এতিয়া গুৰুত্বহীন হৈ আছে টকা আৰু সেইকাৰণে সময়ত কাম কৰোঁ সময়ত পইচা পাওঁ টকা পাওঁ সেই টকাৰে মই কামত লগাওঁ ভাল বিজনেচ কৰিবলৈ সেইটোৰ কাৰণেইতো টকাটো বিশেষ প্ৰয়োজন আৰু বিশেষকৈ টকাটো নাথাকিলে মানুহৰ মূল্য আজিকালি নাথাকে মানুহে চিনি নেপায় সৰু মানুহক সেইকাৰণে বিশেষকৈ সময়ত যদি টকা ঘটি ল'ব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনৰ কাম নহ'ব সেইকাৰণে বিশেষ বস্তুটোৱেই হ'ল সময় আৰু টকা